হেল্ল' গেলেকী চিভিল মেডিকেল হয়নে কালি মই কমপ্লেইন এটা দিছিলোঁ তোমালোকে কি একো কামসাৰ নাই দিয়া যে মানস ভাইটি হয় নাই মানস ভাইটি অঁ এনেকৈচোন বেমাৰী মৰিয়ে শেষ হ'ব এম্বুলেঞ্চো বিচাৰিছোঁ নাই আৰু কমপ্লেইনটো এতিয়া মোৰ কমপ্লেইনটো সেইটো তাত হেৰি এণ্টি হৈ আছে নহয় চোৱাচোন অঁ হয় এঘাৰ বজাত দিছোঁ নিশা এঘাৰ বজাত এই পেচেণ্ট নিব লাগে এম্বুলেঞ্চখন লাগছিলে অঁ এনেকৈ ডেলিভাৰী মানে মৰিয়ে থাকিব হয় এঘাৰ বজাত দিয়া আছিলে নক্স টাইম এনেকুৱা হ'লে নহ'ব দেই

নহয় নেক্সট টাইম যাতে যে এইটো নহয় মই সেইটো কাৰণে ফোন কৰিবলগীয়া হৈছে আকৌ অঁ অঁ অঁ অঁ অঁ